হেল্ল' অঁ ক'ত লাগিছে পৰী ইণ্ডাষ্ট্ৰী নেকি অঁ আপোনাৰ তাতে ধৰি বিচাৰিছিলোঁ কথা এটা পাতিম বুলি এই মানে মোৰ কাপোৰ দুযোৰমান আনি থোৱা আছিলে আপুনি কাপোৰ চাপোৰ ধুনীয়াকৈ চিলাই নহয় অঁ অঁ মোৰ মানে ভন্টি এজনীৰ ছোৱালীৰ বিয়া আছে তাকে অঁ বিয়াত পিন্ধিবৰ কাৰণে কাপোৰ এযোৰ আপোনাৰ ওচৰতে অৰ্ডাৰ দিম বুলি ভাবিছোঁ আপুনি অহা বাৰ তাৰিখমানৰ ভিতৰত ওলাই দিব পাৰিব পাৰিব ন অঁ এই দহি চহি কৰে নাই আপুনি দহি বাতে অঁ অঁ এইবোৰ হেৰিবিলাক লগাই নেকি এইবোৰ টোপাবিলাক লগাই নাই ধুনীয়াকৈ লগাই ন ঠিক আছে গোটেইবিলাক বস্তু ঠিক কৰি মোক সেই বাৰ তাৰিখৰ আগত ওলাই দিব যদি পাৰে আপোনাৰ তাতে চিলাবলৈ দিম বুলি ভাবিছোঁ অঁ আপুনি চিলোৱাৰ বাবদ কিমান লয় বাৰু এযোৰ কাপোৰত ন অঁ এযোৰ কাপোৰত চাৰিশ আশী টকাকৈ পৰে পাঁচশই ধৰকচোন বাৰু অঁ ঠিক আছে যদি আপুনি তেনেকৈ সোনকে ধুনীয়াকৈ ওলাই দিব পাৰে বাৰ তাৰিখৰ আগত মই কালিৰ ভিতৰত আপোনাৰ দোকান ইণ্ডাষ্ট্ৰীত গৈ এই কাপোৰ দুযোৰ দি আহিম মই যদি যাব নোৱাৰো বেলেগৰ হাতত পঠিয়াই দিলেও হ'ব চাগৈ ঠিক আছে মোৰ মোৰ নাম আৰু ফোন ফোন নাম্বাৰটোতো এইটো পাইছেই মই আপোনাক নামে চামে মোৰ পেকিং কৰি আপোনালৈ পঠিয়াই দিম মই যদি যাব নোৱাৰো কোনোবা ল'ৰা এজনৰ হাতত হ'লেও পঠিয়াই দিম অঁ আপুনি মুঠতে মোক বস্তুকেইটা ৰেডী কৰি সময়মতে পঠিয়াই দিব ঠিক আছে ঠিক আছে ৰাখিছোঁ তেতিয়াহ'লে